হেল্ল' হয় মই নয়ণা কলিতাই কৈছোঁ আপুনি ফেশ্বন ডিজাইনাৰ ৰিতস্মিতা দাস হয়নে হয় হয় আচলতে মই প্ৰজেক্ট এটাৰ বাবে ফোন কৰিছিলোঁ প্ৰজেক্ট মানে ধৰি লওক মই এজ এ মডেল হিচাপে অসমীয়া সাজপাৰৰ পৰিধান পৰিধান আৰু ইয়াৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত মানে এটা ইভেণ্ট কৰিবলৈ বিচাৰিছিলোঁ আচলতে ইভেণ্ট অৰ্গেনাইজৰৰ লগতে ময়ো জড়িত থাকিম প্ৰদৰ্শনৰ লগত অসমীয়া সাজপাৰৰ ওপৰত বিশেষকৈ ধৰক অসমীয়া অসমীয়াৰ লগতে অসমৰ বাকী যিখিনি জনগোষ্ঠীয় সাজপাৰ আছে ধৰি লওক ৰাভা গাৰো বড়ো তেওঁলোকৰ যিখিনি পৰম্পৰাগত সাজপাৰ তাৰ ওপৰত আমি কেনেদৰে প্ৰদৰ্শন কৰিব পাৰিম সেই বিষয়ে কিছু জনাব নেকি অসমীয়া মুগা মুগা আৰু পাটৰ ওপৰতো কেনেকৈ কৰিব বাৰু এই পাত

হয় আজিকালি দিনত মেখেলা চাদৰখন কিছু সংখ্যকে মেখেলা চাদৰ যিদৰে আচলতে পৰম্পৰাগতভাবে পৰিধান কৰিব লাগে কেতিয়াবা কৰা দেখা নাযায় ত' সেই বিষয়ত আপুনি মানে সেইটো শুদ্ধ হয়নে নহয় আপুনি কি ক'ব

হয় হয় ধন্যবাদ আপোনাৰ মন্তব্যৰ কাৰণে মই বহুত উৎসাহিত হৈছোঁ আৰু আপোনাক ভৱিষ্যতে লগ পাম বুলি আশা ৰাখিলোঁ অঁ ধন্যবাদ